হেল্ল' অ' বাইদেউ অও অ আছে চাৰিখনমান ভাড়া দিওঁ

অ মানে আপুনি ক'ত যাব অ অ অ অ কেইদিনমান হেৰি কিমান ঘণ্টামানৰ কাৰণে লাগিব নে দিনটোৰ কাৰণে নে ৰাতি দেৰি লাগিব অ অ অ অ ঠিকে আছে বাৰু মোৰ দিনটো কাৰণে হ'লে হেৰি লাগিব মোক চাৰে পাঁচ হেজাৰ টকা লাগিবই

নাই মোৰ গাড়ীখন হেৰি যে ডাঙৰ যে তেল অলপ বেছি লাগে চাৰিখন পাঁচখনে মানে তিনিওখন হেৰিত গ'ল নহয় বেলেগত ভাড়া গ'ল আৰু এখন আছে ডাঙৰখনহে আছে এতিয়া ওম অ কমোৱাত বাৰু কমাম সেইটো কথা নাই কিন্তু সেয়া কৈ দিছোঁ আৰু অকণমান কমাব পাৰিম আৰু বেছি কমাব নোৱাৰিম মানে তেলটো মোৰ নোপোচায়গৈ হাজিৰাটোও আছে

ল'ৰা ল'ৰা

মদ ভাং নাখায় দে নাখায় নাখায় এনে পিছত খায় যদি নেজানো গাড়ী চলাই থাকিলে নেখায়